আমি যিহেতু এখন অসমীয়া সমাজত বসবাস কৰোঁ সেই কাৰণে আমি বিহু উৎসৱটোকেই অতি উলহ মালহেৰে আয়োজন কৰোঁ আমি চ'ত আৰু বহাগৰ সংক্ৰান্তিত অৰ্থাৎ অসমীয়া নতুন বছৰৰ আৰম্ভণীতেই বহাগ বিহু পালন কৰোঁ প্ৰথম দিনটোত আমি গৰু বিহু হিচাপে পালন কৰোঁ এই দিনটোত গৰুক মাহ হালধিৰে নোওৱা হয় ধোওৱা হয় তদুপৰি গৰুৰ গাত বেঙেনা থেকেৰা লাও আদি চতিয়াই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এনেধৰণৰ ধ্বনি উচ্চাৰণ কৰা হয় সন্ধিয়া গৰুকেইটা যেতিয়া ঘৰলৈ উভতি আহে তেতিয়া বছৰৰ প্ৰথম বাৰৰ কাৰণে যাগ জ্বলোৱা হয় এই যাগ টোৱে গৰুৰ গাত লাগি অহা মহ মাখি আদিক নাশ কৰে বুলি কোৱা হয় তদুপৰি মাখিয়তী পাতেৰে গৰুক কোবোৱা হয় নতুন পঘাৰে সেইদিনা গৰুকেইটা বন্ধা হয় আৰু এনেধৰণেৰে প্ৰথম দিনটো উদযাপন কৰা হয় দ্বিতীয় দিনটো মানুহৰ বিহু হিচাপে আমি পালন কৰোঁ এই দিনটোত আমি ইজনে সিজনৰ ঘৰলৈ যাওঁ ঘৰৰ জ্য়েষ্ঠজনক সেৱা কৰোঁ সৰুক সন্মান জনাওঁ আৰু এই দিনটোৰ পৰাই আমাৰ চোতালে চোতালে বিহু মৰাৰ যি প্ৰথা সেই প্ৰথাৰ আৰম্ভণী ঘটে লগতে ইজনৰ ঘৰত সিজনে গৈ মৰম চেনেহৰ আদান প্ৰদান কৰে বিহুৰ পিঠা জলপান আদি খাবলৈ যায় লগতে সাতক সাত দিনৰ কাৰণে হুঁচৰি মাৰে পিছৰ দিনটো গোঁসাই বিহু আৰু এইদিনা নামঘৰত সকলোৱে একেলগে নাম কীৰ্তন কৰে এনেদৰেই বহাগৰ প্ৰথম সাতটা দিন আমাৰ মাজত বহাগ বিহু হিচাপে পালন কৰা হয় তাৰ পিছত আহিন আৰু কাতিৰ সংক্ৰান্তিত আমি কাতি বিহু পালন কৰোঁ এইছোৱা সময়ত অসমীয়া ভঁৰাল একেবাৰে উদং হৈ থাকে পথাৰ একেবাৰে উদং হৈ থাকে গতিকে কঙালে আৱৰা এইছোৱা সময় যাতে পুনৰ ভোগেৰে উপচি পৰে তাৰ কাৰণে খেতিয়কে খেতি পথাৰত গৈ চাকি জ্বলায় যাতে লখিমীৰে সেই পথাৰখন উপচি পৰে তদুপৰি সন্ধিয়া তুলসীৰ তলত চাকি জ্বলোৱা হয় মাহ প্ৰসাদ আগবঢ়াই দিয়া হয় আৰু ঘৰলৈ লখিমী যাতে আহে তাৰ কাৰণে প্ৰাৰ্থনা জনোৱা হয় এনেদৰেই আমি দ্বিতীয়তো উৎসৱ কাতি বিহু পালন কৰোঁ এইছোৱা সময় একেবাৰে কঙাল হৈ থাকে কাৰণে কাতি বিহুটোক আমি কঙালী বিহু বুলিও জানো আৰু তাৰ পিছত আমি পালন কৰোঁ মাঘ বিহু বা ভোগালী বিহু এইছোৱা সময়ত পথাৰ ভঁৰাল সকলো ধানেৰে উপচি থাকে ভোগেৰে আমাৰ ভোগালী বিহুটো আমি উলহ মালহেৰে উদযাপন কৰোঁ এই দিনটোত আমি উৰুকাৰ দিনা সন্ধিয়ালৈ মেজি জ্বলোৱা হয় মেজি সাধাৰণতে দুটা প্ৰস্তুত কৰা হয় এটা হৈছে বৰ মেজি আৰু এটা হৈছে সৰু মেজি উৰুকাৰ দিনা সন্ধিয়া আমি সৰু মেজিটো জ্বলাও আৰু সকলোৱে অগ্নি সেৱা কৰোঁ অগ্নি সেৱা কৰি সেই মেজিৰ তলতে গাঁৱৰ সকলোৱে একেলগে মিলি ভোজ ভাতৰ আয়োজন কৰা হয় নতুন চাউলেৰে বাৰীৰ নতুন শাক পাচলিৰে সকলোৱে একেলগে এসাঁজ খায় ইমান ভোগেৰে আয়োজন কৰাৰ বাবেই এই বিহুটোৰ নাম ভোগালী বিহু সেইদিনাখনৰ এটা পুৰণি পৰম্পৰা হৈছে সকলোৱে ৰাতিৰ আন্ধাৰত ইজনে সিজনৰ ঘৰত চোৰ কৰিবলৈ যায় কোনোবাই মেজিত দিবলৈ কাৰোবাৰ জেওৰা আনে কোনোবাই জপনা আনে আৰু কোনোবাই কাৰোবাৰ বাৰীত সোমাই নতুনকৈ কৰা আলু খান্দে শাক পাচলিসমূহ চোৰ কৰে এনেধৰণৰ বিভিন্ন আনন্দ উলাহৰ মাজেৰে আমাৰ উৰুকাৰ ৰাতিটো পাৰ হয় পিছদিনা বিহু আৰু সেইদিনাখন পুৱতি নিশা সকলোৱে গা পা ধুই বৰ মেজিটো জ্বলায় সেই বৰ মেজিটোক সকলোৱে জ্বলোৱাৰ পিছত সেই মেজিৰ তলত একেলগে সেৱা সৎকাৰ কৰে আৰু প্ৰতিটো বছৰ যাতে এনেদৰে ভোগালী বিহুৰ আয়োজন কৰিব পাৰে ভোগেৰে যাতে উপচি থাকে তাৰ কাৰণে প্ৰাৰ্থনা জনায় তাৰ পাছত সকলোৱে একেলগে অগ্নি সেৱা কৰে আৰু অগ্নিত বিহুত ৰন্ধা বঢ়া যিমানখিনি ব্য়ঞ্জন থাকে লগতে পিঠা জলপান আদি অৰ্পণ কৰে এনেধৰণেই আমি সকলোৱে বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু উদযাপন কৰোঁ আমি সময়ৰ সৈতে যথেষ্টখিনি নতুনত্বক আদৰি লৈছোঁ যদিও আমাৰ মাজত এই পৰম্পৰা সদায়ে অক্ষুণ্ণ থাকিব আৰু এনেদৰেই আমি নিজৰ উৎসৱসমূহ আয়োজন কৰি থাকিম